আমি বিয়াবোৰলৈ গ'লে সদ্যহতে ছোৱালী হ'লে ছোৱালীৰ বস্তু যেনে বিয়াত গিফ্ট কৰো ডিনাৰ চেট হওক ষ্টিল চেট হওক বাটিৰ চেট হওক গ্লাছ চেট হওক কাপ চেট হওক প্ৰেচাৰ কুকাৰ ঘৰৰ ভিতৰত সজোৱা বস্তু কেক বনোৱা অ'ভেন আৰু আপোনাৰ এইটো ৰাইচ কুকাৰ ছোৱালীৰ কাপোৰ ভৰাই নিবৰ কাৰণে বেগ ট্ৰ'লী আপোনাৰ কিছুমান মানুহে আপোনাৰ দিয়ে ধৰক সোণৰ আঙুঠি এটা দিলে কিছুমান মানুহে সোণৰ চুৰী এযোৰ দিলে কিছুমান মানুহে শক্তি চাই ভক্তি যাৰ শক্তি আছে সি সোণৰ বস্তু দিছে আৰু যাৰ শক্তি নাই সি যেনে ধৰক প্ৰেচাৰ কুকাৰ এটা দিলে একেবাৰে শক্তি নোহোৱাবিলাকে ধৰক কিছুমানে গামোচা এখন দিলে কিছুমানে চাদৰ এযোৰ এখন দিলে কিছুমানে মেখেলা চাদৰ এযোৰ দিলে তেনেকৈ ছোৱালীৰ লগত দিয়া হয় ল'ৰাৰ লগত দিলে ল'ৰাৰ চাৰ্ট দিলে ল'ৰাৰ পেন্টৰ পিচ দিলে ল'ৰাৰ ফটো এলবাম দিলে কিছুমানে আপোনাৰ টাৱেল দিলে কিছুমানে ধৰক যিবিলাক তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ তেওঁলোকে সোণৰ আঙঠি এটাও দিব পাৰে কিছুমানে সোণৰ চেইনডাল দিলে যেনেকৈ বিগিবিলাকত দিয়ে তেনেকেই চবেই দি থাকে আৰু কইনাৰ লগত যিকেইটা প্ৰয়োজন হয় ধৰক কইনাই যিকেইটা ভাবে যে এইকেইটা মোৰ বস্তু এইকেইটা মই ভাল পাইছোঁ সেইকেইটা বস্তু লৈ যায় ডিনাৰ চেট ভাল দেখিলে ডিনাৰ লৈ যায় প্ৰেছাৰ কুকাৰ লৈ যায় আপোনাৰ অ'ভেন লৈ গুছি গ'ল ফটো ফ্ৰেমো তেওঁ ফটো হাছবেণ্ড ৱাইফৰ কাৰণে ফটো ৰাখিবৰ কাৰণে ফটো ফ্ৰেমটোও লৈ গ'ল বোলে কাপ প্লেট কেইটা ভাল লাগিছে কাপ প্লেটৰ চেট কেইটাও লৈ গ'ল তেনেকৈ আপোনাৰ যি কেইটা কইনাৰ মানে মনৰ পছন্দৰ বস্তু যি কেইটা দৰকাৰ হয় সেই কেইটা কইনাৰ গিফ্টত উঠা বস্তু বাচি তেওঁলোকে লগত লৈ যায় আৰু তেনেকৈয়ে বিয়াবিলাকত চলি আহিছে